আজিকালি বজাৰত নানা ধৰণৰ পিন্ধিবলগীয়া চেণ্ডেল জোতা আদি ওলাইছে কিন্তু তাৰ ভিতৰত বহুবিলাক এনেই দেখাত শ্ব' মাত্ৰ কিন্তু তাৰ একো গুণাগুণ বা তেনেকৈ নাই দুই এদিন পিন্ধাৰ পিছতে তেনেকুৱা হাৱাই ছেণ্ডেল এযোৰ পিন্ধিলোঁ কিন্তু পিন্ধাৰ দুই এদিন পিছতে ছিঙি যায় তেতিয়া মনটো খুব বেয়া লাগে গতিকে সেনেকুৱা বস্তু যাতে আমাৰ বজাৰত কোম্পানীবিলাকে উলিয়াই নিদিয়ে সেইটোৰ কাৰণে মই তেওঁলোকক এটা অনুৰোধেই বুলি ক'ব পাৰি ক অনুৰোধেই কৰি থ'লোঁ